অঁ কোনে কৈছে অঁ ধৰিব পাৰিছোঁ অঁ অঁ ভাল ভাল ভাল ভালনে আপোনাৰ খোৱা বোৱা মানে মোৰ হোৱা নাই মই এই মুৰ্গীৰ ওচৰত আছোঁ ভাল ভাল অঁ চলি আছে চলি আছে ব্ৰইলাৰ এতিয়া দুই কেজি আঢ়ৈ কেজি তিনি কেজিও ওচৰা ওচৰি হৈছে আৰু ছেলিং গৈ আছে বাৰু কি আপোনালে লাগে নে কি এই হ'ব আপোনাক মিলাই দিম মই মাৰ্কেটতকে পাঁচ টকা কমাই দিম আপোনাক হয় নেকি

ঠিক আছে মই এইতো ৰেটটো মই মিলাই দিম বাৰু

ত হ'বতো মই ল'ৰাজনক পঠিয়াই দিম আপুনি এটা কাম কৰিব তাকে চাহ খাবলে বুলি দি দিব পা পইচাটো মোক দিব নালাগে ভাল পাব অঁ কিমান টাইমত এইটো নটামানত দিলেই হ'বনে অঁ ঠিক আছে মই পঠিয়াই দিম বাৰু বা হ'ব সেইটো মই মই থাকিব তাৰা হাতত নিদিলেও হ'ব এইটো আছে দেই সেইটো কৰিব নালাগে আপুনি পিছত পেড কৰিলেও হ'ব অঁ এইটো চিন্তা কৰিব নালাগে মই পাতি পেলাই আপোনাক মই থাকিব মই অন্যতকে পাঁচ টকা আপোনাক মই কমাই দিম দিম বাকী ঠিকে আছে অঁ অঁ ঠিক আছে বাৰু সেইটো একো দিগদাৰ নাই মই এইটো হোম ডেলিভাৰী দি দিছোঁ বাৰু আপুনি সেইটো চিন্তা কৰিব নালাগে খেতিৰ পথাৰ বেয়া হোৱা নাই প্ৰথম অৱস্থাত বেয়া দেখুৱাইছিলে বতৰৰ কাৰণে এতিয়া অলপ খেতিটো বেয়া দেখা নাই বাৰু খেতি আছে এতিয়া এই আমাৰ ফালেও একেই হ'ল অঁ অঁ আমাৰো এতিয়া ওলাই মই নিজেইেতো লাগোৱেই লগত এতিয়া আৰু আৰু এজনক ৰাখোঁ আৰু তিনি চাৰিজনমান এনেই টেম্পৰিকে আহে তেওঁলোকৰ

অঁ হয় নেকি ঠিক আছে বাৰু মই চেষ্টা কৰিম দেই চেষ্টা কৰিম মানে বিশেষকে এইটো ব্ৰইলাৰবোৰ এৰিথৈ যাব নোৱাৰি মানে অঁ অঁ অঁ অঁ ঠিক আছে অঁ হ'ব বাৰু অঁ হ'ব হ'ব কেলে পাম সেইটো মই